হেল্ল' অঁ ভাই কি এ কি খবৰ অঁ ফোন কৰিলোঁ ৰ আজি মনত পৰিলাক সেইকাৰণে খবৰ আছোঁ ভালেই কি কৰিছা অঁ বাকী ভাল অঁ ভাল ভাল গোটেইকেইটাৰ গোটেইকেইটাৰ ভালেই আইতা আছে বাপ্পা ঔ অঁ ৰাস আৰম্ভ হৈছি না ৰাস চাবা যাই মোক হাহাকাৰ কৰি আছে আইতাক নিবি মানে নিন্লি হ'ব না এতিয়া দিনে দিনে কৈয়ে থাকে ৰ' ৰাস চাবা যায় ৰাস চাবা যায় তাকেতো লৈ যাব লাগবো একবাৰ তাকে তিনিদিনমান গেলে যাবা মিলাই নাই নহয় তই গেছ্লি না নাই চাবা

তাকেতো একেলগে গ'লে ভাল লাগিব এক্লা এক্লি যাই ভাল নালাগে দেখোন দোকান অঁ এনেকৈ ভাল লাগিব দোকান চোকানো বহিছে বোলে এইবাৰ বেছিকৈ

অঁ অঁ ঔ ৰাতি ৰাতি হবো বুলি দিনতে চাইছি মাথা মাতছি মাতা মাতছি অঁ অঁ ঠিকে আছে দে দে তই ওলাবি তে অহ অ মই অ মই গাড়ীখন ঠিক কৰিম দে দে

অ অ হ'ব দে অ দে তে ঠিকে আছে অ অ দে হ'ব দে